হেল্ল' অ জিতেন হয়নে অ মই গুৱাহাটীত যাব লাগিছিল কালি ৰাতিপুৱাই যাম

কিমান মানে বাৰু চল্লিছ কিলোমিটাৰ হ'ব কোৱাচোন কিমান হ'ব বেছি হয় নেকি দুহেজাৰ মই ওঠৰশ টকাতে যাই আছোঁতো যদি ওঠৰশ টকা দিলে হয় তুমি ৰাতিপুৱাই আহি যোৱা ঠিক ছয় বজাত পালেই হ'ব আমি আৰু চাৰে ছয় বজাত